আমাৰ বিয়াৰ সংস্কৃতি অতি ধুমধামেৰে আৰু অতি জাক জমকতাৰে পতা হয় বিয়া যিহেতু বিয়া বৰবিয়া পতা হয় বৰ বিয়াত দৰা পক্ষ আৰু কইনা পক্ষ দুটা পক্ষ থাকে প্ৰথমতে দৰা পক্ষ ঘৰে আৰু গৈ কইনা পক্ষ ঘৰক কইনা গৰাকী চায় ঘৰ দুৱাৰ চায় তাৰ পিছত আকৌ কইনা পক্ষই সেই দৰা পক্ষক চাই তাৰপিছত যেতিয়া বন্দৱস্তি হ'ব বিয়া হৈছে এক সামাজিক চুক্তি বন্দৱস্তি দুঘৰ বা দৰা কইনাৰ মাজত এক চুক্তি সামাজিক বান্ধোন আৰু এই সামাজিক বান্ধোনৰ জৰিয়তে তেওঁলোকে তেওঁলোকৰ যি মিলন এই মিলনক স্বীকৃতি দিয়া হয় সামাজিকভাৱে গতিকে প্ৰথমতে বিয়া যেতিয়া হয় প্ৰথম দিনা তিনিদিনীয়াকে আগতে সাতদিনীয়াকে পাতিছিল শেষলৈ গৈ দুদিনীয়া তিনিদিনীয়া বা এদিনীয়াকে বিয়া পাতে প্ৰথম দিনা জোৰোণ বুলি কয় আৰু সেই জোৰোণত গৈ দৰাপক্ষ মানুহে কইনাৰ ঘৰলে যায় আৰু আয়তীসকলে জাতে জাতে বিয়া নাম গায় আৰু গৈ পেলাই তাত যেতিয়া জোৰোণ দিয়েগে জোৰোণত কইনা কইনা কাৰণে সাজ পাৰ আ অলংকাৰ আৰু প্ৰসাধনৰ সামগ্ৰী যিখিনি লৈ যায় সেইখিনি পিন্ধায় আৰু মাহ হালধিৰে নোওঁৱাৰ পিছত তেওঁলোকে আকৌ আহি কইনাই দৰা ঘৰলে সাজ দি পঠিয়ায় সাজ মানে বিভিন্ন কাপোৰৰ সাজ আৰু অন্যান্য যিখিনি তেওঁলোকৰ মনৰ পচন্দ গামোচা বা পাঞ্জাৱী ধূতি এইসকলো দি পঠিয়ায় এইখিনি আনি আকৌ দৰাজনে পিন্ধাইহি তেওঁৰ পৱিত্ৰতা হৈ এইখিনি পিন্ধে গা পা ধুই পিন্ধোৱা হয় আৰু যেতিয়া পিন্ধা উৰা হয় তেতিয়া তেখেতসকলৰ ওচৰে পাজৰে যিমানখিনি মিতিৰ কুটুম বা অন্যান্য অঁ ইষ্ট কুটুম থাকে বা তেওঁলোকৰ বন্ধু বান্ধৱ সকলোকে মাতে আৰু ভোজ ভাতে আপ্যায়িত কৰা হয় আৰু ৰাতিলৈ যেতিয়া কইনা ঘৰলৈ দৰাজন যায় বিয়ানাম উৰুলি জাত জাত গায় তেওঁলোকৰ দূৰত হ'লে নিজৰ বা বাহনত যায় আৰু বাহনখনো অতি সুন্দৰকৈ সজ্জিত কৰে আৰু সজ্জিত কৰি পেলাই যেতিয়া বিয়া দৰা ঘৰলে যায় দৰা ঘৰত গৈ দৰা ঘৰৰ পৰা গৈ কইনা ঘৰত পায় তাকো তাতো বহুত আথে বেথে তেওঁলোকক আদৰি নিয়া হয় প্ৰথমতে ঢোল বিহু আৰু বা ফুলেৰে তেওঁলোকক সন্মান জনাই আদৰি নিয়ে আদৰি নিয়া পিছত তেওঁলোকক ৰভা তলিত বহুৱায় আৰু যি মানে হোম জুই সেই হোম জুইত জ্বলোৱা হয় হোম জুইত তেওঁলোকক সাক্ষী কৰি সপ্তপদি হেৰিয়াৰ হোমৰ চাৰিওফালে সপ্তপদী আদি ঘূৰে আৰু ঘূৰাৰ পিছত ৰাইজৰ আশীৰ্বাদ লৈ কইনা লৈ আহে দৰা ঘৰলে আৰু দৰা ঘৰত পিছদিনাৰ পৰা লানি নিছিগা আলহী হয় আৰু তিনি দিনত খোবা খুবুনী হয় সাত দিনত আঠদিনত আঠমঙলা হয় এনেধৰণে বিয়াৰ যি সামাজিক অনুষ্ঠান দুখন হৃদয়ৰ দৰা কইনাৰ হৃদয়ৰ যি বান্ধোন সামাজিক যি চুক্তি এই চুক্তি অতি ধুনীয়াকে আৰু অতি জাক জমক আৰু অতি নীতি নিয়মেৰে পালন কৰা হয় আয়তীসকলৰ তাত মুখ্য ভূমিকা থাকে আৰু ইয়াৰোপৰিও পিতৃ মাতৃৰ দুয়োঘৰৰ পিতৃ মাতৃৰ অতি মানে উলহ মালহেৰে আৰু মাংগলিক অনুষ্ঠান বুলি পতা হয় বিয়া অতি এক সামাজিক বান্ধোন বা বহুত ভাল সকলোৱে এই বিয়া অনুষ্ঠান ফূৰ্তি আৰু আনন্দ উল্লাসৰ মাজেৰে পতা হয় আৰু এই বিয়াখন অনাদি কালৰ পৰা অনন্ত কাললৈকে ধৰি থাকিব সামাজিক নীতি নিয়মৰ মাজেৰে ধন্যবাদ